আমাৰ পৰিয়ালত চলি অহা সাংস্কৃতিক পৰম্পৰাৰ ভিতৰত বিহু উৎসৱটো পালন কৰা হয় অসমীয়া সমাজৰ লোকসকলৰ মাজত আৰু আমাৰ পৰিয়ালত তিনিটা বিহু উদযাপন কৰা হয় সেইকেইটা হৈছে বহাগ বিহু বা ৰঙালী বিহু কাতি বিহু বা কঙালী বিহু আৰু মাঘ বিহু বা ভোগালী বিহু বহাগ বিহু বহাগ মাহত পালন কৰা হয় এই বিহুটো এই বিহুটোক অসমীয়া নৱবৰ্ষ হিচাপে উদযাপন কৰা হয় এই বিহুটোক সাতবিহু বুলিও কোৱা হয় কিন্তু আমাৰ পৰিয়ালত এই বিহুটো দুদিনীয়াকৈ পালন কৰা হয় গৰু বিহু আৰু মানুহ বিহু বিহুৰ প্ৰথম দিনটোত গৰু বিহু হিচাপে পালন কৰা হয় সেই গৰু বিহু দিনাখন ৰাতিপুৱাই আমাৰ ঘৰৰ গৰুক নদীৰ পাৰলৈ নি মাহ হালধিৰে নোৱাই গা ধোৱা হয় গা ধোৱাৰ আগতে লাও বেঙেনা হালধি তিতাকেৰেলা আদিৰে তৈয়াৰ কৰা চাট এখন লৈ লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যা মাৰ সৰু বাপেৰে সৰু তই হ'বি বৰ গৰু আদি বুলি গাই গৰুৰ গালৈ দলিয়াই দি গৰুৰ বৃদ্ধিৰ কামনা কৰা হয় তাৰপিছত সন্ধিয়া ঘৰলৈ ঘূৰি আহি দীঘলতি মাখিয়তি পাতেৰে জাগ দিয়া হয় যাতে মহ মাখি নাইকিয়া হয় তাৰপিছত গৰুক নতুন পঘাৰে বন্ধা হয় তাত সেই গৰু বিহুৰ দিনাখনে আমাৰ ঘৰত এশ এটা শাকেৰে আঞ্জা ৰান্ধি ভাত খোৱা হয় তাৰপিছত মানুহ বিহু পাছদিনাখন মাহু মানুহ বিহু দিনাখন গৰুৱে সনা যিখিনি মাহ হালধি সেইখিনি থৈ দিয়া হয় আৰু মানুহ বিহুৰ দিনাখন সেই মাহ হালধিখিনি মানুহে গাত ঘঁহি গা ধুৱে মানুহ বিহুৰ দিনাখন ৰাতিপুৱাই গা পা ধুই মেলি আমাৰ ঘৰত সৰুৱে ডাঙৰক সেৱা কৰি আশীৰ্বাদ লয় আৰু আমি সকলোৱে নতুন নতুন কাপোৰ পিন্ধো তাৰপি তাৰপিছত সেই মানুহ বিহুৰ দিনাখনে আমি আমাৰ পৰিয়ালৰ জ্যেষ্ঠসকলৰ ঘৰলৈ গৈ মি মিলা প্ৰীতিৰে এখন এসাঁজ ভাত ভাত খাই এসাঁজ ভাত খাওঁ আৰু চবৰে পৰা আশীৰ্বাদ লওঁ এনেদৰে আমাৰ পৰিয়ালত বহাগ বিহুটো আনন্দ উল্লাহেৰে উদযাপন কৰা হয় তাৰপিছত কাতি বিহু কাতি বিহু কাতি মাহত আহিন আৰু কাতি মাহৰ দোমাহীৰ দিনা পালন কৰা হয় এই সময়ত যিহেতু ধানৰ ভঁৰালত ধান প্ৰায় শেষ হৈ যায় সেইবাবে অভাৱ অনাটনে অভাৱ অনাটন হয় সেইবাবে এই বিহুটো উদযাপন কৰা হয় এই বিহুটো এই বিহুটোত আমাৰ ঘৰৰ মাসকলে ৰাতি তুলসীৰ পুলি ৰুই পিনে তুলসীৰ ওচৰত চাকি জ্ৱলাই প্ৰাৰ্থনা কৰে আৰু খেতিপথাৰলে গৈ এগচি চাকি জ্ৱলায় যাতে শস্যৰ মঙ্গল কামনা কৰে যাতে তাত থকা কীট পতঙ্গবোৰে শস্য নষ্ট নকৰি শস্যখিনি যাতে সুন্দৰভাৱে উৎপাদন হয় তাৰ বাবে প্ৰাৰ্থনা কৰে তাৰপিছত মাঘ বিহু মাঘ বিহু মাঘ মাহত পালন কৰা হয় এই মাঘ বিহুৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয় এই উৰুকাৰ দিনা আমাৰ ঘৰত বহাগ বিহুৰ দৰেই বিভিন্ন পিঠা পনা বনোৱা হয় যেনে পিঠা পনা যেনে বহাগ বিহুত বনাওঁ ঘিলা পিঠা তিলপিঠা তাৰপিছত নাৰিকল পিঠা নাৰিকল লাডু সুতুলী পিঠা কেটলী পিঠা আদি বিভিন্ন ধৰণৰ পিঠা পনা সজোৱা প্ৰস্তুত কৰি তোলা হয় তাৰপিছত এই উৰুকাৰ দিনাই আমাৰ ঘৰৰ ডেকাসকলে পথাৰত গৈ ভেলাঘৰ সাজে ভেলাঘৰ স ভেলাঘৰ সাজি নিশা পৰিয়াল তত্ পৰিয়ালৰ লগত আৰু বিভিন্ন বন্ধু বান্ধৱীৰ সৈতে বা ওচৰ চুবুৰীয়াৰ সৈতে ভেলাঘৰত ভোজ ভাত খায় তাৰপিছত মাঘৰ বিহুৰ পিছদিনাখন ৰাতিপুৱা যোনটো যি ভেলাঘৰ তৈয়াৰ কৰে সেই ভেলাঘৰ জ্ৱলায় বা আৰু মেজিও তৈয়াৰ কৰে ভেলাঘৰৰ লগতে মেজিও তৈয়াৰ কৰে সেই মেজি জ্ৱলাই অগ্নি দেৱতাক সেৱা জনোৱা হয় সেৱা জনোৱা হয় এনেদৰে আমাৰ পৰিয়ালত এই তিনিটা বিহু অতীজৰে পৰা পালন কৰি অহা হৈছে গতিকে বহাগ বিহু মাঘ বিহু আৰু ভোগালী বিহুৰ হৈছে আমাৰ অসমীয়া পৰম্পৰা